মোৰ প্ৰিয় অসমীয়া শব্দৰ ভিতৰত বহুত শব্দই মোৰ ভাল লাগে বেছিভাগ অসমীয়া শব্দই ভাল লাগে তথাপিও যেনেঃ আটক ধুনীয়া ওলগনি অভিনন্দন ইত্যাদি শব্দবোৰ মোৰ ভাল লাগে আশীৰ্বাদ কৰিলোঁ এই ধৰণৰ বাক্যবোৰ ভাল লগে এইবিলাকে আচলতে সদায় এটা ধনাত্মক ভাৱ কঢ়িয়াই আনে মনটো ফৰকাল কৰি দিয়ে সেইকাৰণে মোৰ শব্দবোৰ ভাল লাগে আৰু বাক্য বুলি ক'লেতো বহুত অসমীয়া বাক্যই ভাল লাগে যেনেকে মই তোমাক তোমাক সদায় সহায় কৰিম মই তোমাৰ লগত আছোঁ ইত্যাদিবোৰে দুজন মানুহৰ মাজত এটা ভাল সম্পৰ্ক স্থাপন কৰে আৰু সেই সম্পৰ্ক এজন এজনকৈ ইজনে সিজনৰ লগত হোৱা এনেকুৱা মধুৰ সম্পৰ্কৰ ফলতেই পৃথিৱীখন ধুনীয়া হয় ভাল লাগে অসমীয়া বাক্য আৰু অনেক আছে দেশতকৈ মোমাই ডাঙৰ নহয়